ৰেডিঅ' টেলিভিশ্যন আৰু প্ৰিণ্টৰ দৰে সংবাদ মাধ্যমত অসমীয়া ভাষাটো বিশেষভাৱে ব্যৱহাৰ কৰা হয় কাৰণ ৰেডিঅ' আমাৰ প্ৰতিখন জিলাৰে বা প্ৰতিখন ডিষ্ট্ৰিকৰে এটা এটা নিজৰ নিজৰ চেনেল আছে নগাঁও চেনেল হওক কিবা গুৱাহাটী ৰেডিঅ' তেনেকৈ নিজৰ নিজৰ চেনেলত নিজৰ নিজৰ ভাষা আমাৰ অসমীয়া ভাষাটো দি কিছুমান

কিছুমান প্ৰগ্ৰেমবিলাক আমাৰ অনুষ্ঠানবিলাক পতা হয় তাৰ বাহিৰেও আমাৰ টেলিভিশ্যনত কিছুমান আমাৰ অসমীয়া চেনেল আছে ভাবি লওক ৰং চেনেল নিউজ লাইভ প্ৰাগ নিউজ প্ৰাগ প্ৰতিদিন টাইম এইসমূহ বাতৰি চেনেলত আমাৰ অসমীয়া ভাষাটো অসমীয়াৰ পৰা অস অসমৰ চেনেল হয় যিহেতু গতিকে অসমীয়া ভাষাটো তাত ব্যৱহাৰ কৰা হয় আৰু কিছুমান তাত দিয়া কিছুমান অনুষ্ঠানত আমাৰ অসমীয়া ভাষাৰ কিছুমান অনুষ্ঠান দিয়া হয় সেইবিলাক যেনেকৈ অসমৰ বাহিৰত কিছুমান যেনেকৈ ইণ্ডিয়ান আইডল আছে কিছুমান প্ৰগ্ৰেম গানৰ প্ৰগ্ৰেম ডান্সৰ প্ৰগ্ৰেম তেনেকৈ আমাৰ অসমতো অসমীয়া চেনেলত তাৰ অসমীয়া ভাষাৰ দ্বাৰা কিছমান মানে চেনেল আছে কিছুমান মানে অনুষ্ঠান আছে ডান্সৰ নাচৰ অনুষ্ঠান আছে গানৰ অনুষ্ঠান আছে এই অনুষ্ঠাসমূহত আমাৰ অসমীয়া ভাষাৰ দ্বাৰা প্ৰকাশ কৰা হয়